অসমৰ সকলো স্কুলতে ক্ৰিকেট খেলটো বাধ্যতামূলক কৰিব লাগে কাৰণ ক্ৰিকেট হ'ল আমাৰ গোটেই অল গোটেই পৃথিৱীখনতেই ক্ৰিকেট খেলা হয় তো ক্ৰিকেট খেলটো খেলিলে এটা কাৰণেই ভাল হয় যে আপোনাৰ তাত আমি দৌৰিবলগীয়া হয় দৌৰিবলগীয়া হয় লগতে আপোনাৰ দৌৰাৰ ফলত আমাৰ কি হয় স্বাস্থ্য পাতি ভালেই থাকে আমাৰ সিৰা প্ৰতিসিৰাবিলাক চলাচল কৰে ভালদৰে লগতে আমাৰ চকুৰ কাৰণেও বহুত ভাল কাৰণ আমি যাতে বেট বল ইউজ কৰোঁ ইউজ কৰাৰ লগে লগে আপোনাৰ আমি বলটো বহুত নিৰীক্ষণ কৰিবলগীয়া হয় তো তেতিয়া আমাৰ চকুৰ কাৰণেও বহুত ভাল লগতে আমি দৌৰ মাৰিবলগীয়া হোৱাৰ কাৰণে মানে আমাৰ স্বাস্থ্যৰ যিকোনো মাংসপেশী আপোনাৰ ভালে থাকে তো মই ভাবোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকক যাতে তাহাঁতি সৰুৰপৰা যাতে আমি ক্ৰিকেট খেলোৱা যায় তেতিয়া তাহাঁতি ডাঙৰ হ'লেও এজন ভাল খেলুৱৈ বনিব পাৰিব তো সৰুৰপৰাই সেইটো বস্তু স্কুলখনত বাধ্যতামূলক কৰিব লাগে কাৰণ প্ৰত্যেকখন স্কুলতেই যদি আজি ক্ৰিকেট খেলটো থাকে ক্ৰিকেট খেলটো থাকিলে তেতিয়াহ'লে আমাৰ অসমৰ প্ৰত্যেকখন স্কুলৰপৰাই এজন এজন ভাল ভাল খেলুৱৈ ওলাব সেইকাৰণে মই ভাবোঁ যে আমাৰ ক্ৰিকেট খেলটো প্ৰত্যেকখন স্কুলতে বাধ্যতামূলক হ'ব লাগে তো মই মোৰ পৰামৰ্শ মই এইকাৰণেই দিছোঁ